হয় মই যোৱাকালি আমৰ জেলি বনাইছোঁ আৰু সকলোৱে খাই বৰ সোৱাদ হোৱা বুলি কৈছে আম বজাৰৰ পৰা পকা আম কিনি আনি মই প্ৰথমতে আমকেইটা ধুই লৈ কাটি লৈ মিক্সিত পিহি লৈছোঁ তাৰ পাছত তাত চেনি অলপ

গেছত কেৰাহীত লৰাই আছোঁ এই বিশ মিনিটমানৰ পাছত জেলিখিনি আমৰ জেলিখিনিৰ কালাৰটো চেঞ্জ হৈছে আৰু অলপ আঠা আঠা হোৱাৰ পাছতে মই জেলিখিনি গেছ গেছটো বন্ধ কৰি দি পৰিৱেশনৰ কাৰণে সাজু কৰাই দিছোঁ